চৰাইদেউ জিলাখনত নিয়োজনৰ জীৱিকাৰ মুখ্য উৎসবোৰ হৈছে এনেধৰণৰ চৰাইদেউ জিলাখনত বহুতো নিবনুৱা যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ তেওঁলোকে ফাৰ্মিঙৰ কামো কৰিব পাৰে খেতি বাতি আৰু খেতি বাতিকে খেতি বাতিও আৰু তেওঁলোকে বিভিন্ন জীৱ জন্তু পালন যেনে ধৰণৰ গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকো তেওঁলোকে জীৱিকাৰ মুখ্য উপাদান হিচাপে ল'ব পাৰে আৰু জীৱিকাৰ এনেধৰণৰ মুখ্য যিখিনি উপাদান সেইখিনি তেওঁলোকে কৰিলেও যথেষ্ট উপাৰ্জন কৰিব পাৰিব আৰু চৰাইদেউ জিলাখনত মানুহে চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডৰ চাকৰিৰ ভিতৰত চৰকাৰী চাকৰীয়ে বেছিভাগ তেওঁলোকে পচন্দ কৰে কাৰণ চৰকাৰী চাকৰিত তেওঁলোকৰ যথেষ্ট দৰমহা পায় আৰু ব্যক্তিগত খণ্ডত তেওঁলোকৰ কষ্টটো অলপ বেছি হয় যদিও পইচাকিটাও কম পায় আৰু চৰকাৰী চাকৰি কৰিলে ঘৰৰ মানুহো তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে ঘৰৰ মানুহকো মানে আনন্দৰে থাকে আৰু যিহেতু চৰকাৰী চাকৰি পালে ঘৰত তেওঁলোক গোটেই পৰিয়ালটোও নিৰাপদ বুলি তেওঁলোকে গণ্য কৰে সেইবাবে চৰকাৰী চাকৰিয়ে তেওঁলোকে বেছি পচন্দ কৰে নিবনুৱা সমস্যাৰ নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি হৈছে জিলাখনত নিবনুৱা সমস্যাসমূহ নিবাৰণ কৰিবৰ কাৰণে চৰকাৰে যিহেতু বিভিন্ন চৰকাৰী চাকৰি উলিয়াইছে আৰু যথেষ্ট নিবনুৱাই তাত তেওঁলোকে চাকৰি পাইছে আৰু বিভিন্ন নিবনুৱা জিলাখনত নিবনুৱা সমস্যা বুলি চাবলৈ গ'লে তেওঁলোকে বহুতো নিব যুৱক যুৱতী আছে তেওঁলোকে যথেষ্ট পঢ়া শুনা কৰিছে কৰি কৰিলে যদিও কোনোধৰণৰ চৰকাৰী চাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰিও তেওঁলোকে পোৱা নাই সেইবাবে তেওঁলোকে যথেষ্ট বিভিন্ন ধৰণৰ কৃষি উদ্যোগ এই কৃষিক্ষেত্ৰৰ জৰিয়তেও তেওঁলোকে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে আৰু পশুপালনৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট পশুপালন কৰি তেওঁলোকে উপাৰ্জন কৰিবলৈ লৈছে আৰু এই যি নিবনুৱা সমস্যা নিবনুৱা সমস্যা দিনক দিনে যিহেতু বাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত চ চৰকাৰেও বিভিন্ন সুবিধা আগবঢ়াইছে